হেল্ল' অ এই তালৈ নোযোৱা নেকি নেহেৰুবালিলৈ

খগেন মহন্তৰ হেৰি ডেথ এনিভাৰ্ছেৰী পাতিছে যে অ কেইটা বজাত যাবা নহয় এনেই কেইটা বজাত যাবা অ কি অ যাম মই যাম এ এতিয়া গাড়ী গাড়ী কি কি গাড়ীত যাবা অ অ মই সেইটো কাৰণে ফোন কৰিছোঁ মই বোলো নেহেৰুবালিত আজি ইমান ডাঙৰকৈ পাতিছে অ সেইকাৰণে মই বোলো যোৱা নে নোযোৱা তাকে ফোন কৰিছোঁ যাব মোৰ ঘৰৰ পৰা আৰু দুজন যাব

অ অ ইয়াৰ পৰা দুজন যাব তিনিজন অ তিনিজন হ'ব অ অ অ অ এই মোৰ সৰু লৰাটোকো লৈ যাম বুলি ভাবিছোঁ দেখুৱাম তাক

অ হ'ব হ'ব ঠিকেই আছে ফোন কৰিব আপুনি অ অ হয় হয় হয় ঠিকেই আছে অ অ এনেই ভালেই ভালেই

এ খোৱা বোৱা তেনেহ'লে তাতে খাম ঘৰত নাখাওঁ আৰু

হ'ব দিয়ক আপুনি জনাব